হয় মোৰ কৰ্মচাৰী আছে মোৰ ব্যৱসায় আছে গতিকে মোৰ ব্যৱসায় থকাৰ কাৰণে মোৰ পাঁচগৰাকী কৰ্মচাৰী আছে গতিকে এই কৰ্মচাৰীসকলক মই সাপ্তাহিক মজুৰি দিব লাগে আৰু তেওঁলোকৰ দৈনিক কামৰ সময় আঠ বজাৰ পৰা আবেলি চাৰিটালৈকে এই সমস্যাবিলাকৰ ভিতৰত তেওঁলোকক মই দুশ পঞ্চাছ টকাকৈ মজুৰি প্ৰদান কৰোঁ গতিকে মোৰ যিসকল কৰ্মচাৰী সেই কৰ্মচাৰীসকল লোকেল হোৱাৰ কাৰণে মই যিকোনো মুহূৰ্ততে তেওঁলোকক মাতি বা তেওঁলোক আহি মোৰ তাত যিকোনো সময়তে কাম কৰিব পাৰে গতিকে দূৰণিবতীয়া শ্ৰমিকতকৈ ওচৰতে পোৱা শ্ৰমিকৰ সুবিধা বেছি গতিকে সেইকাৰণে তেওঁলোকক মই মজুৰিটো তেওঁলোকৰ ধৰণে মই প্ৰদান কৰোঁ গতিকে আৰু বিশেষ নাই